আমি নতুন এখন ঠাইলৈ গ'লে ফুৰিবলৈ গ'লে আমি সদায় মনত ৰাখিব লাগে যে আমি যি ঠাইলৈ গৈছোঁ সেই ঠাইলৈ যাওঁতে আমি নিজৰ যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী যেনেকৈ আমাৰ কাপোৰ কানি হওক ঔষধ পাতিৰে হওক আমি লগত লৈ যাব লাগে আৰু তেনেকুৱা অচিনাকি জেগালৈ যাওঁতে বিশেষকৈ আমি পৰাপক্ষত আমি নিজৰ গাড়ী এখন ভাড়া কৰি হওক বা নিজৰ হওক গাড়ী এখন লৈ গ'লে ভাল জেগাবিলাক ফুৰিবলৈ ভাল আৰু সেই ঠাইলৈ গ'লে আমি তাত ফুৰা ফুৰা চকাত আমি দিনৰ ভাগত ফুৰিব লাগে ৰাতি বিশেষকৈ তাত নুফুৰাই ভাল কিয়নো তাত আজিকালিতো বহুতো মানে এই চুৰ ডকাইত হৈয়ে থাকে এই মানুহ অপহৰণ কৰি থাকে সত্যাকাণ্ড তেনেকুৱা চলিয়ে থাকে গতিকে সেইবিলাকৰপৰা আমি মানে বাছি থাকিব লাগে আৰু আমি তাত গৈ দিনৰ ভাগত ফুৰি ৰাতি হোটেলত হওক বা ক'ৰবাত আমি থাকিব লাগে থাকি মেলি ঠাইবিলাক ফুৰিব লাগে আৰু তেনেকৈ অচিনাকি মানুহে কোনোবাই কিবা দিলে খাব নালাগে বা তেখেতে তেখেতৰ পৰিচয় কিবা দিবও পাৰে সেইবিলাকত সাৱধান হ'ব লাগে আমি আৰু কোনোবা মানুহে কিবা খাব দিলে খাব নালাগে আৰু আমুক জেগা মই চিনি পাওঁ বুলি তেখেতে যদি আপোনাৰ গাড়ীত যাম বুলি কৈ উঠে তেনেকৈ অচিনাকি মানে মানুহক মানে ফটককৈ গাড়ীত তুলিব নালাগে আৰু লগত নিব নালাগে সেইখিনিয়ে আমি গুৰুত্ব দিব লাগে আৰু অচিনাকি ঠাইলৈ গ'লে বিশেষকৈ আমি তাততো আৰু কোনো জেগা আমি চিনি নাপাওঁ গতিকে নতুনকৈ যাম সেই ঠাইলৈ গ'লে আমি মানে নিজৰ সাহসত যাম নিজৰ ঔষধ পাতি গোটেইখিনি আমি লগত লৈ যাব লাগে আৰু ধুনীয়াকৈ ফুৰি মেলি আহিব লাগে